অঁ কংকনা হয়নে অঁ হেৰি নহয় তই যে আগতে আচাৰ বনাৱ হেৰি কি কি আচাৰ বনাৱ

হ'ব হেই আচাৰ মোৰ

অ হেই হেৰি নহয় মোক মানে কি ভোট জলকীয়া আচাৰটোৰ বিষয়ে অকণমান জানিব লগীয়া আছিলে হয় হয় গতিকে সেই ভোট জলকীয়া আচাৰটো কেনেকৈ বনাইনো কি কৰি কেনেকৈ মই মানে কি আগতে বনাইছিলোঁ বাৰু বৰ ভাল নহ'ল কিন্তু এতিয়া মই বোলো তোৰ পৰাই বোলো অলপমান আচাৰটো তেনেকৈ হয় হয় মই বনাইছিলোঁ হেই আগতে বনাওঁতে ভেঁকুৰি যোৱা কাৰণে প্ৰব্লেম হয় কি দিলেনো নেভেঁকুৰে তইতো আচাৰ বনাই বিক্ৰী কৰি থাক' গতিকে তোৰ পৰাই বোলো আচাৰৰ বিষয়ে অকণমান জানি লওঁ কিজানি তয়েই মোক ভালকৈ উত্তৰটো দিবি নেকি আৰুতো বেলেগৰ কাকনো সুধিম কেনেকৈ বনাৱ ভোট জলকীয়া আচাৰটো

ও

ঠিক আছে মই এনেকৈতো হেৰি কৰিবলৈ অলপ অসুবিধাই হ'ব তথাপিতো মই এদিন গৈ পেলাই নি ভালকৈ অকণমান চাই আহিব লাগিব কেলৈ মই বনাইছোঁ মানে হোৱা নাই গতিকে হ'ব মই কোনোবা এদিনা যাম দেই ঠিক আছে হ'ব